আজিকালি নিউজবিলাকত যিবিলাক নিউজ দিব লাগে দেশৰ বিষয়ে সেইবিলাক নিউজ নিদিয়ে উল্টা পুল্টা কিছুমান নিউজ দি সময় নষ্ট কৰে অদৰকাৰী কিছুমান নিউজ দিয়ে কাৰ ক'ৰ মানুহ ক'লৈ পলাই গ'ল কোনে কি খাইছে কোনে কি পিন্ধিছে সেইবিলাক নিউজহে আজিকালি বেছি হ'ল গুৰুত্বপূৰ্ণ যিবিলাক নিউজ সেইবিলাক নোলোৱা হ'ল ৰাইজৰ ৰাজনীতিৰ বিষয়ে নিউজ নিদিয়ে